হেল্ল' অঁ কেনেকুৱা

এই আমাৰ আকৌ গোটেই গোটেইজনী যায় নে নাযায় সেইটো ওপৰতে কথা নহয় এতিয়া নাই মই কথাটো জনোৱা নাই মই দুজনীৰ লগত কথাটো অকণমান কথাটো ফোনতে এনে পাতা হৈছিলে এনেকে স্কুলতে যোৱা হৈছিলে বুলি ফোনতে এনে কথাটো পাতিছিলোঁ ত স্কুলতো লগ হ'ল তাৰ আৰু দুজনীকো কম ভাবিলোঁ তেনেকুৱাকে তুমি জনাবাচোন ওচৰত যে তোমালোকৰ দুজনৰ ওচৰত আছে যে তেহেঁতকো এবাৰ কথাটো পাতি চাবাচোন এই আমি ভাবিছোঁ অহা সপ্তাহ মানে নতুন বছৰতো সোমোৱাতে আৰু এনেকে এতিয়া যাম বুলি ভাবিছোঁ আৰু সেইটোৱেইটো কথা তুমি এবাৰ কথাটো জানকাৰী ল'বাছোন অকণমান যদি পোন্ধৰজনী এতিয়া আমাৰ এতিয়া গোটেই গোটেইকেইজনীৰ ভিতৰত এটা দহজনী বাৰজনীৰ ভিতৰত এতিয়া গোটেইকিজনীয়ে যায় নাযায় সেই ওপৰতে গম পাইছানে নাই অঁ সেয়ে মই ভাবিছোঁ আৰু তুমি কি কোৱা এতিয়া তাত এতিয়া কি বনোৱা হ'ব এনেকে বিৰিয়ানী চিৰিয়ানী বনালেও ভালেই হ'ব তেওঁলোকৰ ওপৰত কথা তেওঁলোকে কি খায় মেলে হয় হয় সেইটোৱে মানে মই ভাবিছোঁ এতিয়া তুমি যদি কোৱা তেনেহ'লে মই কথাটো আগবঢ়াম অঁ হয় হয়

অঁ এই এই ৰিজৰ্ট এখন খুলিছে বুলি শুনিছোঁ আকৌ তাতে যাম বুলি কৈছোঁ আৰু

তুমি কি হিচাপটো মিলাই ল'ম হিচাপটো মিলাই ল'ম গম পাইছানে নাই আৰু যদি যদি এই টেভেলাৰতে যাম আৰু সেইটো টেভেলাৰ নলওঁ বহুত বেছি হৈ যাব এইখন সৰু গাড়ী হ'লে হৈ যাব

গাড়ী এখন মানে এনেকে সৰু গাড়ী এখন যদি লৈ লওঁ হৈ যাব গম পাইছনে নাই বেছি ডাঙৰ গাড়ী নহয় চা সাতটা চিটৰ গাড়ী থাকিলেও মিলাই যাব পৰা যাব আৰু যদি হেৰি খোৱাৰ ওপৰৰ কথাও যে সবে এতিয়া কোনোবা হাঁহৰ মাংসই খাব কোনে কুকুৰাই মাংস কি খাব এতিয়া সেইটোৰ ওপৰত কথা থাকে নহয় এতিয়া ডিছকাছটো কৰি ল'ব লাগিব গোটৰ মানুহখিনিৰ লগ পালে মানে প্ৰ'গামটো হ'লে মানে এতিয়া ভালে হ'ব বাকী কিজনীয়ে বা কি খায়

অঁ আহিছিলোঁ আহিছিলোঁ এই সেইটোৱে তেতিয়া কথাটো আমি বাহিৰত আহি আকৌ ডিছকাছ হ'ল যে তাতেই কথাটো ডিছকাছ হ'লহেঁতেন ভালেই আছিলে গম পাইছা নাই

হেল্ল' অঁ এই কি চলি পালে নেকি

সেই দূৰ আছে তেলৰ খৰচা আছে কিমানখিনি তেল যাব তাতে গাড়ী মানুহজন যিজন ল'ম তেওঁলোকৰ গাড়ী ৰিজাৰ্ভৰ ভাড়া দিব লাগিব কিমানখিনি মিলাব লাগিব আৰু তাতো ইমান দূৰ অৰুণাচল

মুঠতে আমি কনফাৰ্ম কৰিমেই যেনেকৈ হ'লেও যাবলৈ গম পাইছা নে বাৰু

অঁ কাঞ্চনজংঘা চংঘাবিলাক ভাল জেগাটো সেইবিলাক পাহাৰ পৰ্বত থকা ধুনীয়াই জেগা ওচৰতে লিকাবালি চিকাবালি এইফালে দূৰ হৈ যাব লিকাবালি বহুত দূৰ পৰি যাব যদি নাযাওঁ বুলি ক'লে কাঞ্চনজংঘা কাঞ্চনজংঘা আৰু বগীবিলটো ওচৰ পৰে সেইখিনিত গ'লেও ভালেই হ'ব

সেইটোৱে অঁ সেইটোৱে আৰু এতিয়া কোনোবা ৰঙা চাহ খায় কোনোবাই গাখীৰ চাহেই খায় ন অঁ হয় হয় সেয়ে মিলাই ল'মচোন চবে যদি চবৰ মিলি যায় তেনেহ'লে আৰু ওলাই যামেই আৰু তেনে কথা নাই আৰু গম পাইছে নে

অঁ এই হিচাপটো মিলাই হিচাবৰ মতে অঁ

অঁ অঁ ঠিক আছে মই এটা গ্ৰুপ এটা মেছেজতেই দি দিম সেইটো কথা পাতি ল'ম সুধি ল'লে গ'ম পাম নহয় নম্বৰ চম্বৰ আছে নহয় আমাৰ অঁ মোৰ মোৰ মোৰো গোটত আকৌ এই মোৰ আত্মসহায়ক গোটত আকৌ হেৰি আমাৰেই ঘৰ ওচৰ বাইদেউ এজনী আছে নহয় তেওঁ যদি যায় ওলালে কথাটো পাতি ল'ম তাই লগত তেওঁৰ লগতো আৰু চাইৰা বাইদেউ যদি যায় ত' ওলাই দিম আৰু কথা কথা চথা পাতি মিলি ল'লে মানে ধুনীয়াকে আমি ওলাই যাম আৰু হ'ব তেন্তে কথাটো পাতা হ'লে ইয়াতে আৰু দৰকাৰ হ'লে বাৰু মই তোমাক কলটো কৰিম বাৰু হ'ব তেনেহ'লে ঠিক আছে ঠিক আছে অঁ